গৰু পুহিবলৈ হ'লে প্ৰথমতে বাঁহ কাটি আনি ধুনীয়াকৈ ঘৰটো সাজিব লাগিব সাজি চাফ চিকুণ কৰি চাফ চিকুণ কৰি ৰাখিব লাগিব ৰাখি ৰাতিপুৱা খুলি মেলি গৰু গৰু এৰাল দি পেনি আকৌ গধূলি আনি পেনি গধূলি আনি বান্ধি গোহালিটো ভালকৈ সাৰি লৈ চাফ চিকুণ কৰি গোহালিত বান্ধিব লাগিব আকৌ ৰাতিপুৱা হ'লে মানে ধুনীয়াকৈ খোৱা যতনটো ধুই মেলি চফাকৈ দানা দিব লাগিব আৰু হাঁহ কুকুৰা পুহিবলৈ হ'লে গঁৰালটো চাৰিও কাণে চাৰিও কাণে বেৰি দিব লাগিব চফাকৈ সাৰি পুচি বান্ধিব লাগিব গঁৰালত গঁৰালত বান্ধি আকৌ ৰাতিপুৱা সেই গঁৰাল খুলি পিনি এই আকৌ চাফ চিকুণ কৰিব লাগিব গঁৰালটো আৰু মই নিজেই নিজেই পুহো গৰু ছাগলী হাঁহ কুকুৰা সদায় সদায় তেনেকৈ চাফ চিকুণকৈ ৰাখিলে বেমাৰ আজাৰৰপৰা বাচি থাকিব আৰু গঁৰালটো যিমান পাৰে পৰিমাণে চাফ চিকুণ কৰিব লাগিব ৰাতিপুৱা গধূলি বান্ধিলেই লেতেৰা কৰি ৰাখিব নালাগে পৰিষ্কাৰ কৰি ৰাখিলে বেছি ভাল হয় গৰু ছাগলী সদায় ভালকৈ বান্ধিলে বেমাৰৰপৰা ৰক্ষা পৰে আৰু আৰু মই সদায় ঘাঁহ কাটি গৰুক খুৱাওঁ আৰু সদায় জীৱ জন্তু চফাকৈ গৰু ছাগলী সদায় চাফ চিকুণকৈ ৰাখিলে বেমাৰৰপৰা ৰক্ষা হয় আৰু কুকুৰা কুকুৰা মই ভাল সঁচৰ আনো ডাঙৰ জাতৰ আনি পিনি ভালকৈ আপডালত ৰাখোঁ ৰাতিপুৱা ৰাতিপুৱা সদায় গঁৰাল চফা কৰি পিনি ৰাখোঁ আৰু দানা চাফ চিকুণ জেগাতে দিওঁ গঁৰালত কুকুৰাক সদায় চোতালত সাৰি মেলি চফাকৈ তাত চাউল দিওঁ আকৌ গধূলি হ'লে মানে আকৌ চাফ চিকুণ কৰি ৰাখি পিনি ৰাখি থওঁ গঁৰালৰ ভিতৰত ভৰাই থওঁ আকৌ ৰাতিপুৱা হোৱাৰ লগে লগে উলিয়াই গঁৱালটো আকৌ চাফ চিকুণ কৰোঁ ভাল জেগাত এৰাল দি গৰু গৰু ভাল জেগাত এৰাল দি দিওঁ গঁৰাল সদায় চফাকৈ ৰাখোঁ

কুকুৰা সদায় ভালকৈ ৰাখোঁ গাহৰি পুহিলেও সদায় দানাটো ভালকৈ ভালকৈ দানাতো দানাৰ ছচটো ধুই মেলি দানা দিওঁ আৰু গাহৰিৰ কাৰণে গাহৰিৰ কাৰণে মই সদায় তুঁহ গুৰি বিচাৰি আনো ভাল যতনত দি মই খাবলৈ আৰু গঁৰালটো সদায় পৰিষ্কাৰ কৰি ৰাখোঁ ৰাতিপুৱা শৌচ পেচাব কৰিলে মানে গাহৰিয়ে আকৌ পাৰে পাৰে দি চফা কৰি দিওঁ দি পিনি আকৌ ভালদৰে তেওঁ গাহৰিটো ৰাখোঁ আৰু যিমান পাৰো সিমানেই চফাকৈ ৰাখিবলৈ চেষ্টা কৰোঁ কুকুৰা সদায় ৰাতিপুৱা দানা দিওঁ চাফ চিকুণ জেগাত আৰু পৰিষ্কাৰ কৰি ৰাখোঁ গৰু গৰুক ঘাঁহ কাটি খুৱাওঁ দানাও দিওঁ পৰিষ্কাৰ জেগাত পৰিষ্কাৰ পৰিষ্কাৰ কৰি ৰাখোঁ গৰুৰ গৰুৰ সদায় গোহালিটো চাফ চিকুণ কৰি ৰাখোঁ গোহালি লেতেৰা ৰাখিলে মানে গৰুৰ কাৰণে বেয়া সেইকাৰণে সদায় চফা জেগাতেই থওঁ গোহালি সদায় চফা কৰোঁ ৰাতিপুৱা গধূলি পৰিষ্কাৰ কৰি ৰাখোঁ আৰু হাঁহ একেই গঁৰাল ধুনীয়াকৈ বনাই পেনি পানী নপৰা পৰিষ্কাৰ জেগাত ৰাখোঁ চফা চাফ চিকুণ কৰি গৰু দানা গৰু দিওঁ দানা দিওঁ ঘাঁহ কাটি আনি দিওঁ দিওঁ গৰু গৰুক গাখীৰ তেতিয়া বেছিকৈ দিয়ে ঘাঁহ যিমানে পেট ভৰাই খুৱাব পাৰোঁ সিমানেই এই গৰুৱে স্বাস্থ্যটো ভাল ৰাখে আৰু পোৱালি দিলে মানে পোৱালি দিলে তেওঁ গাখীৰও দিয়ে গাখীৰ বিকি মই বহুত বহুত লাভৱানো গাখীৰ বিকি মই বহুত লাভৱানো হৈছোঁ আৰু গৰুক সদায় যিমান পাৰোঁ পৰিষ্কাৰ কৰি ৰাখোঁ আৰু যিমান জেগাত সদায় চফা কৰোঁ আৰু কুকুৰা কুকুৰাও বিকি মই বহুত লাভৱানো হৈছোঁ আৰু সদায় যিমান পাৰোঁ পৰিষ্কাৰকৈ ৰাখিবলৈ বিচাৰোঁ ৰাতিপুৱা গধূলি সদায় জেগা চফা কৰি ৰাখোঁ